মই আজৰি সময়খিনিত মানে পঢ়ি ভাল পাওঁ মই বহুত ধৰণৰ বিভিন্ন উপন্যাস পঢ়ি ভাল পাওঁ মই বহুত কেইখন উপন্যাস আজৰি সময়ত পঢ়িছোঁ বিষ্ণু পুৰাণ কৰ্তব্যমুখ আজিৰ মানুহ অসীমত যাৰ হেৰাল সীমা নানান ধৰণৰ উপন্যাস মই জীৱনৰ বাটত পঢ়ি ভাল পাওঁ আৰু আজৰি সময়খিনিত মই নিজৰ মাজত কটাই নিৰিবিলি সময়ত কটাই খুব ভাল পাওঁ মানে মানুহৰ হাই উৰুমি নোহোৱাকৈ নিজৰ মাজতে কটাই ভাল পাওঁ তাৰে ওপৰত আজৰি সময়খিনি মই এনেই কেতিয়াও যাব নিদিওঁ হয়তো মোৰ যিমান চিলাই থাকে চিলাইৰ কাম কৰোঁ য'ত ৰন্ধাৰ কাৰণে এতে যিহেতু মই এজনী গৃহিণী গতিকে একে একেখন বহুত মানুহ ঘৰখনত খোৱা বোৱা ল'ৰা আছে মই সময় মিলাব নোৱাৰোঁ সেইকাৰণে ৰন্ধনৰ কিছুমান কাম নহৰু গুচোৱা আদা গুচোৱা মই আজৰি সময়খিনিতে কৰি লওঁ আৰু আজৰি সময়খিনি মই নিজৰ মতে কটাই ভাল পাওঁ